মই প্ৰথম কেক বনাওঁতে চেনী চেনী এক কাপ ময়দা কণী ৰিফাইন আৰু ৰিফাইন আৰু চ'দা দি বনাই পেলাই প্ৰথম চেনীৰ যিটো পৰিমাণটো বেছি হয় বা তেলৰ পৰিমাণটো বেছি হ'ল আৰু কেকটো নুফুলে সেনেকুৱা তাৰপিছত কিন্তু ভালে ভালে হৈ যাই আছিল বা এতিয়া এতিয়া কেক বনালে খুবেই ভাল পায় আৰু ধুনীয়া সোৱাদো হয় দেখাতো ধুনীয়া হয় খাবলৈ ভাল পায় আৰু বনাই বনাই ঘৰত বনাই দিয়া বস্তু সিহঁতে ভাল পায় কাৰণে মাজে মাজে এইবিলাক বনাই দি থাকোঁ